দুই ভাদ দুহেজাৰ ন সাতাইশ বহাগ দুহেজাৰ ন চাৰি মে' দুহেজাৰ এক পাঁচ জুন দুহেজাৰ দহ সাত আহাৰ দুহেজাৰ বাৰ